গ্ৰাম্য অঞ্চলৰ কৃষকে সন্মুখীন হোৱা সমস্যাসমূহ হ'ল উপযুক্ত বতৰ অভাৱ সাৰৰ অভাৱ প্ৰশিক্ষণৰ অভাৱ উন্নত মানৰ বীজ অভাৱ পানীৰ অভাৱ এতিয়া আমি ধান খেতি কৰোঁ প্ৰথম আমি আহাৰ শাওন মহীয়া খেতি কৰোঁ খেতিত আমি পানী নাপালে কঠীয়া পাৰিব নোৱাৰোঁ কঠীয়া পৰাৰ সময়ত আমাৰ অসুবিধা হয় তাৰপিছত আকৌ ধান ৰুবলে কঠীয়া পাৰি তুলি ৰুবলগীয়া হয় ৰোৱাৰ পাছত আমাৰ পানী ন'হলেও সমস্যা দেখা দিয়ে ধান আমি ৰোৱাৰ পাছত ধান ৰঙা হৈ যায় পানী নোপোৱাৰ অভাৱত আকৌ সাৰ ছটিয়াবলগীয়া হয় তাৰপাছত আকৌ পোকে খায় পোকৰ কাৰণে আকৌ ঔষধ আনিবলগীয়া হয় তাৰপাছত আকৌ ঔষধ আনি মৰাৰ পাছত ধান আকৌ হেৰি কি বুলি কয় দাবলে হয় দুমাহ তিনিমাহৰ পাছত দোৱাৰ পাছত আমি দাবৰ সময়ত বতৰে আমাক অসুবিধা দিয়ে অসুবিধা হোৱাৰ লগে লগে আমি বৰষুণ দিয়াৰ পাছত আমি ধান চপাব নোৱাৰো ডাঙৰি আনিবলৈ অসুবিধা হয় ধান দাবলে অসুবিধা হয় তাৰপিছত আকৌ অনাৰ পাছত আনিব দুমাহৰ পাছত আকৌ আমি সৰিয়হ খেতি কৰোঁ সৰিয়হ খেতি হ'ল এতিয়া আহিন কাতি মাহত সৰিয়হ সিঁচিলো সৰিয়হ সিঁচাৰ পাছত এতিয়া খৰাং হ'লে মানে সৰিয়হ ভাল নহয় আকৌ সৰিয়হটোৰ কাৰণে সাৰ আনিবলগীয়া হয় ট্ৰেক্টৰে হাল বোৱাব লগীয়া প্ৰথম তাৰপিছত আকৌ আনি সৰিয়হ সিঁচাৰ পিছত বতৰ খৰাং হোৱাৰ লগে লগে সৰিয়হ ভাল নহয় পোকে খাই দিয়ে সৰিয়হ আকৌ ঔষধ আনি ছটিয়াবলগীয়া হয় ছটিওৱা পাছত আকৌ অলপ দিনৰ পাছত সৰিয়হ আমাৰ তুলিবলগীয়া হৈ যায় তোলাৰ পাছত আমি সৰিয়হ তুলি মাৰি দোকানত যেতিয়া দিওঁ আমি তেতিয়া যিমানটো আমি পাব লাগে সিমানটো আমি পোৱা নাযায় পো নোপোৱাৰ কাৰণে আমাৰ যিমান খেতিয়কৰ উন্নতি হ'ব লাগে সিমান উন্নতি নহয় তাৰ কাৰণে আমি যিটো মূল্যত বিক্ৰী কৰিব লাগে সেইটো মূল্যত আমি বিক্ৰী কৰিব নোৱাৰোঁ তাৰপিছত আকৌ আমি বেঙেনা খেতি কৰিবলে লাগো বেঙেনা খেতি আমি কৰোঁ প্ৰথম হাল বাও হাল বোৱাৰ পাছত আকৌ হাল মানে মাটি মৰিয়াই মেলি পুলি পচাই আনি ৰুবলগীয়া হয় ৰুওঁতে আমি সাৰ ব্যৱহাৰ কৰিবলগীয়া হয় আকৌ ঔষধ ব্যৱহাৰ কৰিবলগীয়া হয় ঔষধ ব্যৱহাৰ কৰাৰ পাছত আমি আকৌ যে পানী অলপ দিনৰ পাছত আকৌ আমি পানী দিবলগীয়া হয় পানী দি আকৌ কোৰ মাৰি মেলি আকৌ পুলি মানে হেৰি কৰিবলগীয়া হয় ডাঙৰ হোৱাৰ পাছত অলপ দিনৰ পাছত আকৌ পানী দিয়ে আকৌ তেনেকে ব্যৱহাৰ কৰি কৰি ঔষধ ব্যৱহাৰ কৰিবলগীয়া হয় ঔষধ ব্যৱহাৰ কৰাৰ পাছত তাৰ পৰা অলপ দিনত ফুলিব ফুলাৰ পাছত আমি যেতিয়া আকৌ গুটি চিঙিবলগীয়া হয়গে বেঙেনাৰ চিঙাৰ সময়ত আমি যিমানটো পাব লাগে সিমানটো নেপাওঁৱেই অলপ কম মূল্যত দিবলগীয়া হয় আমি যিমানটো খৰচ কৰোঁ সিমানটো পইচা আমাৰ হাতলৈ নাহে তাৰপিছত আকৌ যিটো মূল্যত বিক্ৰী কৰিবলগীয়া হয় সেইটো মূল্যত বিক্ৰী কৰিব পৰা নহয় তাৰপিছত আকৌ এই শাক পাচলি যিকোনো আমি এতিয়া লাই মূলা খেতি কৰিলোঁ তাতো আমি কৰি মেলি যিটো পাব লাগে আমি তাক নেপাওঁ তাৰপিছত আকৌ শাক পাচলি লাই মূলা পালেং আমি যেনেকে ব্যৱহাৰ কৰিব লাগে আমি খেতিয়কসকলে তাত ব্যৱহাৰ কৰিবলগীয়া হয় তাৰপিছত আধা আমি খেতি কৰি আৰু লাই শাক আমি সিঁচো ধনীয়া সিঁচো সিঁচি তাৰপিছত আকৌ কবি এতিয়া কবিৰ দিনত কবি খেতি কৰিবলগীয়া হয় খেতি কৰিলে আমাৰ কবি পোকে খাই দিয়ে পোকে খাই দিয়াৰ লগে লগে তাৰপিছত আৰু মানে পোকে খোৱা পাছত আমি ঔষধ ব্যৱহাৰ কৰিবলগীয়া হয় ঔষধ ব্যৱহাৰ কৰাৰ লগে লগে আকৌ আমাৰ বহুত খৰচ হয় আমি খেতি কৰা মানুহ তাৰপিছত আকৌ খেতিৰ পানী দিবলগীয়া হয় পানী দিয়াৰ পিছত এনেকে মানুহ আমি লাগিয়েই থাকিবলগীয়া হয় মানে প্ৰতিটো কামতে তাৰপিছত চৰকাৰৰ পৰা ইয়াৰ কোনো সাহাৰ্য দিয়া প্ৰয়োজন চৰকাৰে কৃষকসকলক পৰি প্ৰশিক্ষণ দিয়াও প্ৰয়োজন তাৰ বাবে আমি একো সুবিধা নেপাওঁ খেতি কৰিব কাৰণে আমি সাৰ দিবলে একো আমাৰ সুবিধা নাই তাৰপিছত আমি তেনেকে খেতি কৰি স্বাৱলম্বী হ'বলগীয়া গ্ৰাম্য অঞ্চলৰ কৃষক সমস্যাৰ সমস্যাবিলাক বহুত এই কাৰণে আমি এই কাৰণে